জীৱিকা কেৰিয়াৰ অৰ্থনৈতিক অৱদান জীৱন আৰু শৈললী মানুহ আচল মতে ইয়াতে কিছুমান মানুহে কষ্ট কৰিয়েই খায় কষ্ট কিছুমানে ধৰক হাঁহ ছাগলী গাহৰি পাৰ তাৰপিছত মুৰ্গী কুকুৰা কিছুমানে বিজনেছ কৰিয়ে মানুহে খায় পুখুৰীত মাছ জীয়াই সৰু মাছ জীয়ায় জীয়াই পিনে ধৰকচোন খাদ্য কিছুমান দিয়ে ডাঙৰ ডাঙৰ মাছ ক বনায় খে বেচে বেচি পিনে মানুহে ঘৰৰ পৰিয়াল চলাই আছে আৰু কিছুমান আছে ধৰকচোন ঠেলা চলায় ঠেলা চলালেও মানুহে পৰিশ্ৰম কৰে যাতে দিনটোত পৰিয়ালৰ লগত এসাঁজ ভাত খাবা পাৰে মানুহে কেতিয়াও মানুহ লঘন নপৰাকৈ দিনে দিনটোত কষ্ট কৰি লঘন নপৰাকৈ ৰাতি এসাঁজ ভালকৈ খাব পাৰোঁ মানুহে পৰিশ্ৰম কৰে দু বেয়া কাম কৰি মানুহে সংসাৰ নচলায় কষ্ট কৰি চলায় কিছুমানে ধৰক খেতি কৰে খেতিটো নানান ধৰণৰ খেতি কৰে খেতি কৰি পিনে মানুহে পৰিয়াল চলাই আছে ধুনীয়াকৈ মানুহেৰে জীৱন যাপন পালন কৰি আছে ল'ৰা ছোৱালী আকৌ খেতি কৰি ল'ৰা ছোৱালীকো পঢ়ুৱাই আছে ক'ৰবাত যাব লাগিলেও পঢ়াই আছে তিৰি ল'ৰা ছোৱালীক ধৰক তেওঁৰ ওৱাইফকো ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই আছে মানুহে কষ্ট কৰি মানে পৰিয়ালটোক ধুনীয়াকৈ চলাই আছে আৰু কিছুমানে ধৰক চাকৰিও কৰে চৰকাৰী চাকৰিও কৰে বেচৰকাৰীও কৰে সেনেকৈ মানুহে তাৰমানে আজিকালি মানুহে কষ্ট একো নাই বুলি ক'ব নোৱাৰি কষ্ট চবতে আছে মানুহে কেৱল দুৰ্নীতি কাম নকৰাকৈ কষ্ট কৰি চব কামে কষ্ট কৰি নিজৰ পৰিয়ালটো ঘৰৰ সংসাৰখন ধুনীয়াকৈ চলাই আছে আৰু মোৰো মোৰ ঘৰত এতিয়া মোৰ হাজবেণ্ডে বেচৰকাৰ চাকৰি কৰে গুৱাহাটীত কিন্তু মোৰ নিজৰ এটা হাতত ইনকাম এটা লাগে ইনকামটো হৈছে কি ধৰক মোৰ হাতত মোৰ মুৰ্গী আছে ছাগলী আছে কুকুৰৰ পোৱলি আছে হাঁহ আছে পাৰ আছে মোৰ গৰু পুহিবৰ মানে সবিধা জাগা নাই মানে অলপ জাগাবিলাক ঠেক হয় সেইকাৰণে মই গৰু পুহিবৰ মোৰ বিৰাট ইচ্ছা মানে পশু পালে মানে পুহিবৰ কাৰণে খেতি বাতি কৰিবৰ কাৰণে মোৰ বিৰাট ইচ্ছা আছে কিন্তু মই খেতিও সৰু সুৰাকৈ নিশ্চয় কিবা নহয় এটা জলকীয়াৰ পুলিয়েই হওক এটা বোলে একডাল বেঙেনা গছৰ পুলিয়েই হওক বা এডাল নেমুৰ গছেই হওক মানে পালে পেলাই নিদিওঁ ধুনীয়াকৈ পৰিপাতিকৈ ৰুই থৈ দিওঁ মোৰ ছাগলীও আছে তেৰটা আৰু কুকুৰাও আছে দহটা হাঁহ আছে পাঁচটা পাৰ আছে চাৰিযোৰ মানে মোৰ হাতৰ ইনকামটো ওলায় মানে মোৰ হাজবেণ্ডক তাৰমানে পইচাৰ কাৰণে খুজিব নালাগে মোৰ মানে ধৰক কিবা এটা বস্তু লাগিল তাৰমানে মই সেই ইনকামৰ পৰা মাহে মাহে হলেও মই কুকুৰাৰ পৰা কণী বিক্ৰী কৰি হ'লেও মই এশ টকা পাওঁ পাৰ একযোৰ মাহত বেচিব লাগিলেও মই আঢ়ৈশ টকা পাওঁ ছাগল এটা বেচিব লাগিলেও ধৰকচোন পাঠা ছাগলীয়েই হওক বা খাহী ছাগলীয়েই হওক বা কিছুমান হয় তাতে মই মিনিমান তিনি চাৰি হেজাৰ টকা মই বস্তুটো বেচিব হ'লে মই পাওঁ তাৰপাছত হাঁহ হাঁহৰ কণীৰ পৰাও মই বেচি মানে পইচা পাওঁ তাৰমানে মোৰ মানে ইনকামৰ পৰা মই মাহত ধৰক দুই তিনি হাজাৰ টকা পাওঁ ধৰক নিজৰ মই মই তিৰোতা হিচাপে দুই তিনি হাজাৰ টকা ধৰকচোন সৰু সুৰা বস্তুৰ কাৰণে মই চলিব পাৰোঁ মোৰ গৰু পুহিবও বিৰাট মন কিন্তু গৰু পুহিবও নোৱাৰোঁ মানে জাগা ঠেক হয় জাগা নাই তথাপিতো জাগাৰ কেতিয়াবা অলপমান পৰিপাতি হ'লে মানে ঘৰৰ প্ৰব্লেম অলপ চলি আছে ঘৰৰ কাৰণ কাম কৰি আছে জাগা নাই যেতিয়া ঘৰৰ পৰিপাতিটো হ'ব তেতিয়া মই নিশ্চয় এটা মই গৰু আনিবৰ কাৰণে বিৰাট চেষ্টাও কৰিম আৰু গৰুটো আনিম বুলি মই মনতে ভাবি থাকোঁ কেতিয়া গৰু এটা আনিব পাৰোঁ কেতিয়া গৰুৰ এটা পোৱালি ঘৰত আনিব পাৰিম মানে বিৰাট মনটো তাৰমানে বিৰাট আগ্ৰহ গৰু ছাগলী কৰাৰ কাৰণে বিৰাট আগ্ৰহ এইখিনিয়ে মোৰ